আইনগত সমস্যাৰ বিষয়ে মই ইমান জ্ঞাত নহয় আমাৰ কিছুমান মানে ধৰক মানে সমস্যা আহিলে যেনেকৈ ধৰক মাৰ পিট হ'লে কিবা হ'লে এইবিলাক হ'লে আমি হয়তো থানাত যাওঁ নহ'লে তেনেকুৱা আমাৰ ঘৰুৱা কিবা কিছুমান ঝামেলা হ'লে আমি কোৰ্টত যাব লাগে গতিকে সেইবিলাক বস্তু আইনৰ ফালৰ পৰা তেওঁলোকে সেইবিলাক বস্তু বিচাৰ কৰে গতিকে আমাৰ নিজৰ মোৰ নিজৰ সেনেকুৱা বিশেষ একো অভিজ্ঞতা আইনগত অভিজ্ঞতা নাই